ৰন্ধা কামটো হ'বি হিচাপে লোৱাৰ ক্ষেত্ৰত মই এটা ডাঙৰ ভূমিকা পালন কৰিছো যিহেতু আগতে আইতাহঁতে মাছৰ আঞ্জা লাৱৰ লাও ৱৰ আঞ্জা আলু চাটনি বা বিভিন্ন শাক পাচলিৰ চাটনি ধনিয়া চাটনি আৰু মাছৰ ভাজি আৰু দেনিকণা মাছৰ চাটনি খাই বহুত ভাল বহুত ভাল পাইছিলো যিহেতু মইয়ো ৰন্ধা কামটোক লৈ বহুত ভাল পাওঁ আৰু মইয়ো ৰন্ধা বন্ধা বা শাক শাক বনাই বহুত ভাল পাওঁ

ৰন্ধা বন্ধা কামটো কৰি মোক বহুত ভাল লাগে যিহেতু লতুন লতুন নতুন নতুন ধৰণৰ শাক পাচলি বনাই চবজি আৰু চাটনি বা আঞ্জা আলু আৰু মটৰ পনীৰ আঞ্জা বনাই বহুত ভাল লাগে আৰু নিজেও খাই বহুত ভাল পাওঁ আৰু ঢেকীয়া আলু শাক বনাই বহুত ভাল লাগে আৰু মোক আটাইতকৈ প্ৰিয় ঢেকীয়া শাক লাগে আৰু লাও শাকৰ লাও শাকৰ লগত আলু ভাজি বহুত ভাল পাওঁ আৰু ৰঙা লাৱৰ পাত কণীৰ লগত পকৰি বনাই খাই বহুত ভাল পাওঁ আৰু ৰঙা ৰঙা লাৱৰ ফুল কণীৰ লগত আমলেট বনাই খাই বহুত ভাল লাগে আৰু ৰঙা লাও অৰ ফুল চাটনি বনাইও খাবৰ বাবে বহুত লাভ দায়ক প্ৰ'টিনৰ বস্তু হয় আৰু ঘৰতে মই নিজে ৰন ৰান্ধি পৰিয়ালটোক খোৱাই বহুত ভাল পাওঁ নতুন নতুন ধৰণৰ আঞ্জা বা চবজি বনাই খোৱাৰ বাবে